আচলতে মই দিনটোৰ বেছিভাগ সময় চিলাই কাম কৰি কটাওঁ বুলি ক'লেও বেয়া নহয় মই ৰাতিপুৱা সোনকালে সোনকালে মানে পাঁচটা ছটা চাৰে ছটা এনেকুৱাতে সাৰ পাই উঠি প্ৰথমতে প্ৰথমতেই চোতাল চোতালখন সাৰি নিজৰ গা পা ধোৱা তাৰপাছত নিজৰ দৈনন্দিন কামবিলাক কৰি ভাত পানী খাই নিজৰ প্ৰয়োজনীয় কামবিলাক কৰি যেতিয়াই মই আজৰি পাওঁ আজৰি সময় পাওঁ তেতিয়াই মই চিলাই বা ঊল গোঁঠা চিলাই কাম ঊল গোঁঠা এইবিলাক কৰি সময়বোৰ পাৰ কৰি দিওঁ বুলি ক'লেও বেয়া নহয় আচলতে মোৰ চিলাই বা ঊল গোঁঠা এইবিলাক কাম কৰি আমনি নালাগে তো মই যেতিয়াই দিনটোৰ আজৰি সময় পাওঁ তেতিয়াই দিনটোৰ বেছিভাগ আজৰি সময়তেই মই চিলাই কাম কৰি পাৰ কৰি দিওঁ আচলতে এটা সাধাৰণ দিন বুলি ক'লে মই চিলাই কৰা চিলাই কৰি ৰাতিপুৱা ভাত পানী খাই চিলাই কামত বহো বহি পিনি বহি দুপৰীয়া সময়ত আজৰি হওঁ এদিন মই এযোৰ মেখেলা চাদৰ চিলাই কৰি চিলাই কৰিলোঁ তাৰ উপৰিও মই ব্লাউজ আৰু মেখেলা চাদৰ যোৰ কেইযোৰমান চিলালোঁ চিলাই আচলতে ব্লাউজ চেটটো মই আগদিনাখনেই কাটি থৈ দিওঁ তাৰপিছত পিছদিনাখন মই চিলাই চিলাই দিলোঁ আচলতে এটা দিনত ব্লাউজ এটা ধুনীয়াকৈ সম্পূৰ্ণ হৈ যায় আৰু মেখেলা চাদৰ বনোৱা বুলি ক'বলৈ গ'লে চিলোৱা বুলি ক'বলৈ গ'লে মই এদিনত আচলতে ব্লাউজ এটা চিলালে মই মেখেলা চাদৰ সেইবিলাক চিলাবলৈ সময় নোহোৱা নিচিনাই হয়

এনেদৰেই মই এটা দিন ব্লাউজ চিলাই পাৰ কৰি দিওঁ যদি আগদিনাখনেই মই ব্লাউজৰ পিচটো কাটি থৈ দিওঁ ন তেতিয়া মই পিছদিনাখন এদিন এদিনৰ ভিতৰতেই ব্লাউজ এটা বনাই শেষ কৰি দিওঁ তাৰ উপৰিও মোৰ ৰুটিনত দৈনন্দিন জীৱনৰ ৰুটিনত চিলাই কাম কৰাতো বঢ়াবলৈ হ'লে মই ৰাতিপুৱা সোনকালে শুই উঠি নিজৰ দৈনন্দিন দৈনন্দিন কামবিলাক কৰি আজৰি হৈ চিলাই কামটো কৰোঁ তাৰপিছত ক'ৰবাত ফুৰিবলৈ যাবলৈ হ'লে বা কিবাকিবি নিজৰ প্ৰয়োজনীয় কামবিলাক ওলালে সেই কামবিলাক তাতে সামৰি আকৌ লৰা ঢপৰাকৈ নিজৰ কামবিলাক কৰি আকৌ আজৰি হয় মই চিলাই কামটো কৰোঁ আচলতে এনেদৰে মই চিলাই কামটো নিজৰ দৈনন্দিন জীৱনৰ ৰুটিনখনত অন্তৰ্ভুক্ত কৰিছোঁ